হেল্ল' হেল্ল' হেল্ল' ৰীমা হেল্ল' অঁ ৰীমা হেল্ল' ঐ কি কৰিছা হেল্ল' কি কৰিছা অঁ কি কৰি আছা আজি ৰুমতে আজি ৰুমতে আছা নে অঁ অঁ নগ'লা ন মই অঁ নহয় গম পাইছোঁ ময়ো সেই যাবলে ওলাইছিলোঁ বাৰু বৰষুণ দিয়া কাৰণে নগ'লো আৰু মই হ'লেও ভাবিলোঁ এতিয়া বাৰু এৰিলে বৰষুণ আমি কি কয় যাব পাৰিম নেকি অকণ ওলাই যাবা নেকি আবেলি কাৰণে আবেলি নহয় আৰু গধুলি টাইমত আৰু বৰষুণতো এৰিছেই বাৰু অলম'ষ্ট বতৰটো মুকলি কৰিলে বাৰু এতিয়া অথনি নগ'লো বাৰু বৰষুণ বেছিকে দিয়াৰ নিচিনা লাগিল অঁ তাকে ইভিনিং ৱাকৰ কাৰণে মই বোলো বহুদিন যোৱা নাই আৰু একদম পুৰা এ দেৱাঙ্গী গাৰ্ডেন ওচৰতে যে আছে অঁ তাতে যাম আৰু অঁ তাতে সেইখন পাৰ্ক এইখন এইখন পাৰ্কলে যাব পাৰি কিন্তু মানে তাত বহুত সৰু ল'ৰা ছোৱালী থাকে যে অকণমান হেৰি ৱাক কৰিবৰ কাৰণে অকণমান জেগাটো মানে বৰ বেছি ডাঙৰ নহয় সেইটো কাৰণে ভাবিছোঁ তাতেই চব মানুহ খোজকাঢ়ি নাপায় আৰু তাৰ এতিয়া ফুলবোৰ বহুত ধুনীয়া হৈ আছে মই দেখিছোঁ মানে সেইদিনা মোৰ লগৰ এজনী গৈছিল তাৰ পিছত মই বোলো তোমাক কম নেকি বোলো যোৱা নেকি আৰু মই সেই মনালিছাহঁতকো লগ ধৰিছোঁ বাৰু সিহঁতে যাম কৈছে অকমান সোনকালে ওলাই দিম চাগে মানে হেৰি নহ'লে মানে কি হয় এনেওটো আৰু অলপ টাইম থাকিমেই ন ফটো চটোও বেয়া হ'ব নহ'লে অকমানটো ফটো আৰ গধুলি হ'লে মানে ধৰা হেৰি হয় এনে মেইন কাম বাৰু ইভিনিঙতে ৱাক বহু দিন যোৱাই নাই বাৰু ক'তো মানে তেনেকে ওলাই কৰি অঁ ময়ো সেইটোৱে ভাবিছোঁ আৰু হেৰি কি কয় বাকী ডিপাৰ্টমেণ্ট সেইবোৰ অহা যোৱা হৈ আছে ছাগে তোমাৰো অঁঁ অঁ অঁ অঁ অঁ অঁ গম পাইছোঁ মই ভাবিলোঁ কি ময়ো সেই তেতিয়াই মনালিছাহঁতো গৈছিল যে মই তেতিয়াৰ পৰা যাম যাম ভাবি আছো তালে বোলো বহুত দিন আগতে আগতকে মানে বেলেগ কৰিলে অলপ ফুল চুলবোৰ বহুত ধুনীয়াকে লগাইছে নতুনকে এতিয়া আৰু সেই তেতিয়াৰ পৰা ফটো চটোৱে দেখি থকা হৈছে ন আৰু ইমান ওচৰতে আছোঁ যোৱাই হোৱা নাই সেইটো হিচাপতে মই বোলো তোমাক কওঁ আৰু হেৰি সেই ওচৰৰ মোৰ ওৱালমেটো যাম বুলি কৈছে বাৰু অঁ গোটেই কেইজনী গ'লে ভাল লাগিব আৰু ময়ো

সেইয়াই মই বাৰু সোনকালেই হেৰি কৰোঁ ডিনাৰ সোনকালেই হৈ যায় আৰু ৰুমত মানে অকলে থকা হয় অকলে বনোৱা হয় ন অঁ সেইটো কাৰণে তুমিটো হেৰিটো অকলে নিজেই খোৱা ন লগততো নাই তোমাৰ অঁ সেই সেইটোৱেই সেইটোৱে কৰিবা দিয়া ঠিক আছে তুমি আহিবা তেতিয়া অঁ অঁ ফোন কৰি দিবা যোৱাৰ সময়ত হ'ব অঁ